আচলতে দৌৰাটো মোৰ কোনো চখো নাছিল বা কোনো পেচাও নাছিল বিভিন্ন শাৰিৰীক সমস্যা হোৱাৰ বাবে মই দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ বিশেষকে মই ক'ব লাগিব যিহেতু মোৰ সন্তান হোৱাত বহুত অসুবিধা হৈছিলে মোৰ বিভিন্ন ধৰণৰ শাৰিৰীক সমস্যাই দেখা দিছিলে মোৰ ওজন বাঢ়িছিলে গতিকে মই বাধ্যত পৰিয়েই বুলি ক'ব লাগিব বাধ্যত পৰি মই দৌৰিবলৈ আৰম্ভ কৰিছিলোঁ বা খোজকাঢ়িবলৈ আৰম্ভ কৰিছিলোঁ প্ৰথমতে মই ৰাতিপুৱা সময়ত খোজকাঢ়িব যাওঁ মুকলি পথাৰ বা ৰাস্তাত কিন্তু যেতিয়া মই খোজকাঢ়িবলৈ তেনেকৈ আৰম্ভ কৰিছিলোঁ সেইখিনি সময়ত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিছিল কেতিয়াবা মই সময়ৰ অসুবিধা হয় মই ভালকৈ সময় দিব নোৱাৰোঁ আৰু যেতিয়া গধূলি হৈ যায় সেইখিনি সময়ত মই খোজকাঢ়িবলৈ অসুবিধা পাইছিলোঁ ৰাস্তাত যান বাহন গৰমৰ দিনত কেতিয়াবা সৰ্পৰদংশন হ'ব পাৰে বুলি ভাবিও মই আচলতে দ্বিধাবোধ কৰিছিলোঁ গতিকে মই কি কৰিলোঁ এখন যিখন ট্ৰেডমিল বুলি কয় সেই ট্ৰেডমিল এখন কিনি আনি মই দৌৰিবলৈ বা খোজকাঢ়িবলৈ আৰম্ভ কৰিছিলোঁ মোৰ ওজন বহুত বাঢ়ি গৈছিলে গতিকে মই খোজকাঢ়িবলৈ আৰম্ভ কৰিলোঁ প্ৰায় এক ঘণ্টা সময় ধৰি মই অবিৰতভাৱে খোজকাঢ়োঁ অলপো ৰেষ্ট নোলোৱাকৈ অ অলপো বিৰাম নোলোৱাকৈ মই খোজকাঢ়োঁ খোজকঢ়াৰ ফলত মোৰ শৰীৰটোতো ভাল থাকে থাকেই লগতে মোৰ যিটো মানসিক প্ৰশান্তি সেইটোও মই লাভ কৰিছিলোঁ প্ৰথমতেটো শাৰিৰীক অসুবিধাৰ বাবে খোজকাঢ়িছিলোঁ পিছলে ই মোৰ এটা দৈনন্দিন কামলৈ পৰিণিত হ'ল মোৰ এনেকুৱা লাগে যেন খোজ নাকাঢ়িলে মোৰ কিবা এটা বেয়াহে হৈছে কিবা এটা বেয়া লাগিছে গতিকে মই কোনো দিনেই খোজকঢ়াতো মানে বিৰত খোজকঢ়াৰ পৰা মই কেতিয়াও বিৰত থকা নাছিলোঁ মই সদায় ৰেগুলাৰ খোজকাঢ়িছিলোঁ এক ঘণ্টা সময় খোজকাঢ়িছিলোঁ খোজকাঢ়ি কাঢ়ি মোৰ ওজন মই দহ কেজি কমাইছিলোঁ মই বহুত ভাল লগা এটা অনুভৱ লাভ কৰিছিলোঁ সাফল্য বুলি ক'বলৈ গ'লে মোৰ সকলোতকৈ ডাঙৰ সাফল্য হৈছে যে মোৰ ভাগৰটো নাইকিয়া হৈ গৈছিলে তাৰ পিছত মোৰ সন্তান জন্ম হোৱাৰ পথ প্ৰশস্ত হৈ উঠিছিল যিহেতু ডাক্তৰেও মোক পৰামৰ্শ কৰিছিলে যে আপোনাৰ যদি ওজন কমায় তেতিয়াহে আপোনাৰ সন্তান হোৱাৰ পথ প্ৰশস্ত হ'ব গতিকে মই সেইকাৰণে বহুত চেষ্টা কৰিছিলোঁ আৰু মই অবিৰতভাৱে দুমাহমান খোজকঢ়াৰ ফলতেই মোৰ ওজন বহুত কম হৈ গৈছিল দহ কেজি ওজন মই কমাবলৈ সফল হৈছিলোঁ আৰু মই সেইটো মোৰ এটা বহুত ডাঙৰ সাফল্য বুলি মই ভাবোঁ কাৰণ খোজকঢ়াটো বা ওজন কমোৱাটো এটা বহুত প্ৰত্যাহ্বানমূলক কাম তাক কৰিবলৈ সদায় নিজকে ম'তিভেশ্যনৰ প্ৰয়োজন গতিকে মই সদায় নতুন উদ্যমৰে নতুন কৰ্মস্পৃহাৰে খোজকাঢ়িবলৈ যত্ন কৰিছিলোঁ আৰু মই খোজকাঢ়ি সফলো হৈছিলোঁ এতিয়া মোৰ শাৰিৰীক শক্তি বুলি ক'বলৈ গ'লে মই ভগৱানৰ কৃৃপাত সুস্থকেই আছো বুলি ক'লেও বেয়া নহয় মই দৈনন্দিন মোৰ জীৱনৰ যিবোৰ লাগতিয়াল কাম ঘৰ সৰা মোচা ৰন্ধা বঢ়া খোৱা চোতাল সৰা ঘৰ সৰা ইত্যাদি সকলোবিলাক কাম ঘৰুৱা পৰিচাৰিকা নোহোৱাকেই মই কৰিবলৈ যত্ন কৰোঁ আৰু মই তেনেদৰে কৈ কৰি আহিছোঁ এটা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট বেগত গতিকে মই মোৰ যিবিলাক নিজৰ ব্যক্তিগত দৈনন্দিন কাম সেইবিলাক কৰাত মোৰ কোনো অসুবিধা মই বৰ্তমানলৈকে সন্মুখীন হোৱা নাই গতিকে সেয়াই মই মোৰ শাৰিৰীক শক্তি বুলি ভাবোঁ